অঁ কোনে কৈছে অঁ কওকচোন বাৰু কি কি অঁ হেৰি আছে আচ্ছা হেৰি নহয় আজিকালি মোবাইলৰ যুগ এই সি ল'ৰাটোৱে মোবাইল চাই নেকি বাৰু মোবাইলত বেছি ৰাপ হৈছে নেকি ল'ৰা সেইকাৰণে মোবাইল চাবলৈ নিদিব মোবাইল চাও চালেই ল'ৰা ছোৱালীবোৰ অলপ বেয়া ফালে যায় অকল কাৰ্টুন চাবলৈ ধৰে এই কাৰ্টুনৰ পৰা অকণমান বন্ধ কৰি ৰাখিলে ভাল হয় এ নাই এই মোবাইল চাবলৈ দিলেই বিপদ হয় আজিকালি ল'ৰা ছোৱালীও অঁ আখৰ পানী মানে ঘৰত যত্ন ল'ব লাগিব মানে আখৰ খুব ধুনীয়াকৈ লিখাবলৈ শিকাব লাগিব বাৰু মই বাৰু মই ক্লাছত ভালকৈ চাই দিম বাৰু অঁ অঁ হ'ব হ'ব